হেল্ল' হয় দাদা হয় মই মোক হয় মই আপোনাক বিয়েৰৰ কাৰণে ফোন কৰিছিলো বিয়েৰ দুটা দুটা কেছ লাগিছিল হয় হয় হেল্ল' শুনিছে অঁ হয় হয় মোৰ নাইন থাওজেণ্ড আৰু এই কিংফিছাৰ লাগিছিলে আপোনাৰ দুটা কেছ এটা এটা কেছ দুটা কেছ অঁ হয় নেকি আচ্ছা আচ্ছা আচ্ছা কিন্তু দামটো বহাৰ কাৰণটো কওকচোন অলপমান হয় হয় হয় হয় হয় হয় আচ্ছা দাদা মই আপোনাৰ পুৰণা কাষ্টমাৰ হয় সেইবুলি মানে অকণমাণ কিবা ৰেহাই হ'ব নেকি হয় হয় হয় হয় আচ্ছা এটা কথা হয় হয় দাদা মই অলপ সৰহিয়াকৈ ল'ম দুটা কেছ ল'ম আপুনি তাৰে এটা এটা খাই দিব

নহয় আপুনি মোৰপৰা আগতেও খায় ন মই কিন্তু অলপ দিনৰ আগত মানে মোৰ অলপ বেমাৰ হৈছিলে মানে এই অলপ খাব নোৱাৰিছিলোঁ পইচা পাতিও প্ৰব্লেমো হৈছিলে সেইবাবে মই আকৌ অলপদিন গেপ হ'ল সেইটো কাৰণে যাব নোৱাৰিলোঁ হয় হয় এতিয়া অলপ আকৌ পিছত আহিছোঁ মই ঘূৰি একো নাই বুজি পাইছোঁ বাৰু দামটো বাঢ়িছে মই ৰিজনটো বুজি পাইছোঁ বাৰু এতিয়া কাৰণ চাৰিওফালে পানী কিন্তু আপোনালোকৰ